আমাৰ ঘৰৰ পিছফালে পথাৰ খেতি পথাৰ আছে খেতি পথাৰৰ ওচৰতে আমি হাঁহ কুকুৰা পালন কৰিবলে ব্যৱস্থা কৰি লৈছোঁ তাত এটা ধুনীয়া ভাল আহল বহলকৈ এটা ঘৰ খেৰৰ এটা ঘৰ বনাই লৈছোঁ আৰু তাতে আমি হাঁহ কুকুৰাখিনি বেৰা দি বোলে তাতে দিনত হ'লে আমি মেলি থওঁ আৰু মেলাৰ পিছত তাতে আমি চাওঁ যে সিহঁতি তাত ধুনীয়াকে আহল বহলকে মুকলিকে চৰি থাকে আৰু আমি ঘৰত যিবিলাক চাউল ধান ভাত আদি আমি তাত ছটিয়াই দিওঁ আৰু তেওঁলোকে তাতে খাই আৰু আমাৰ আমাৰ যি তিনিশ কুকুৰা আছে সেই কুকুৰাখিনি তাতে ধুনীয়াকে চৰি থাকিব পাৰে আৰু সিহঁতৰ কোনো দিগদাৰ অনুভৱ নকৰে সিহঁতি ধুনীয়াকে চৰি থাকিব পাৰে আৰু তাতে আমি খাবলে দিওঁ আৰু ৰ'দ ৰ'দো পৰে ছাঁ ছাঁও পৰে ওচৰতে খেতি আছে খেতি পথাৰ আছে তাতো সিহঁতি চৰিব পাৰে ওলাই গৈ পেলাই আৰু গধূলি হ'লে আমি ভিতৰলৈ সেইখিনি বান্ধি দিওঁ ঘৰখনৰ ভিতৰত যিখিনি আমি তাহাঁতক প্ৰতিপালন কৰিব লাগে সেইখিনি আমি কৰোঁ আমি সেইখিনি ধুনীয়াকে ডাঙৰ কৰি ব্যৱসায় ক্ষেত্ৰলৈ আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিছোঁ আৰু সেই চেষ্টা কৰিছোঁ আৰু এই কেনেদৰে পৰিচালনা কৰিম আমি ধুনীয়াকে সিহঁতক খোৱাই বোৱাই সময়মতে পানী সময়মতে দানা দি সময়মতে চাফ চিকুণ কৰি আমি আকৌ আনি মেলি গঁড়ালত বান্ধি থওঁ আৰু বান্ধি ৰাতি আমি সিহঁতক খাবলে দিওঁ খাবলে দিয়াৰ পিছত সিহঁতি যেতিয়া খায় খাই মেলি ধুনীয়াকে থাকে আৰু লাইটৰ ব্যৱস্থা কৰি দিওঁ আৰু দিনত যেতিয়া মেলি দিওঁ সিহঁতক সিহঁতি ওচৰৰ খেতি পথাৰৰ বিভিন্ন ধৰণৰ পোক পৰুৱা আদি খাব পাৰে ওচৰতে ফিচাৰী পানী আছে পানীও খাব পাৰে কিন্তু আমি লেতেৰা পানী খাবলে নিদিওঁ সিহঁতক চফা পানীয়ে খাবলে দিওঁ চফা পানী খালে সিহঁতৰ স্বাস্থ্য ভালে থাকিব আৰু স্বাস্থ্য ভালে থাকিব আৰু আমি সিহঁতক বেছি ঠাণ্ডা দিনত সিহঁতক বেছি দেৰি সোনকালে উলিয়াই নিদিওঁ আৰু বাহিৰত খেতি খেতি দৰাৰ পিছফালে যদি আমি মেলি দিবলৈ হয় যিটো গঁৰাল আমি বনাই লৈছোঁ তাত আমি মেলি দিবলৈ হয় সিহঁতক যেতিয়া ৰ'দ পৰে তেতিয়া আমি উলিয়াই দিওঁ সিহঁতক উলিয়াই দি পেলাই তাতে মেলি দিওঁ আৰু মেলি দিয়াৰ পাছত সিহঁতি খাই ধুনীয়াকে খাই বৈ ধুনীয়াকে থাকে আৰু আমাৰ হাঁহ কুকুৰা পুহিবলৈ এইকাৰণেই ভাল যে আমাৰ মুকলি ঠাই আছে আৰু মুকলি মনে সেহেঁতি চৰিব পাৰে মুকলি মনে সেহেঁতি চৰি ঘূৰিব পাৰে আৰু তাৰ ওপৰতে আমি চোৱা চিতা কৰিবলৈ ঘৰখনত আমি নিজে হ'লেও সিহঁতৰ লগতে ব্যস্ত হৈ থাকোঁ আৰু ব্যস্ত হৈ থাকোঁ যে আমাৰ ব্যৱসায়টো ভাল হ'ব লাগে আমি দুপইচা পাওঁ পাব লাগে যেতিয়া সৰু পোৱালিখিনি পোৱালি হৈ থাকে তেতিয়াই সিহঁতক প্ৰতিপালন কৰাৰ ব্যৱস্থাটো আমি ভালকে কৰিব লাগে আমি সিহঁতক ধুনীয়াকে সময়মতে খোৱাব লাগে সময়মতে সিহঁতক পানী দিব লাগে আৰু সিহঁতক মাকহঁতৰ লগত সিহঁতক মেলি নিদিওঁ সিহঁতক আমি বেলেগে বান্ধি থওঁ আৰু সময়মতে মাকহঁতে যেতিয়া সিহঁতি গধূলি সময় মাকৰ উম দিবলৈ কাৰণে মাকৰ লগত দিহা ব্যৱস্থা কৰোঁ সেইখিনি কৰিব সেইখিনি কৰিবলে হ'লে সৰু পোৱালিখিনি আমি বহুতেই যত্ন কৰিব লাগে আৰু ডাঙৰ কৰিবলে সিহঁতি সৰুৰ পৰা চফা কৰিব লাগে সিহঁতৰ যেতিয়াবা চকুত আজিনা হৈছে সেইখিনি আমি দৰৱ দিওঁ দৰৱ লগাওঁ আমাৰ ঘৰত যিখিনি আমি ব্যক্তিগতভাৱে পুহিছোঁ যেনেকে আগৰ পৰা আমি পুহি আছোঁ তেনেকে ব্যৱসায় ক্ষেত্ৰলৈও আমি আগবঢ়াই লৈ গৈ আছোঁ আৰু আগবঢ়াই নিবলৈ হ'লে নিবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু পোহনীয়া হাঁহ কুকুৰা হাঁহ কুকুৰা আমি হাঁহখিনি এতিয়া যেতিয়া পোৱালি ওলায় তেতিয়া আমি সিহঁতক মাকৰ লগত এৰি দিওঁ আমাৰ ওচৰত ফিছাৰী আছে দুটা তাতে আমি মেলি দিওঁ আৰু কিনাৰে কিনাৰে আমি নেট লগোৱাৰ ব্যৱস্থা কৰি দিছোঁ তাহাঁতে কেতিয়াও আঁতৰি যাব নোৱাৰে তাতে থাকিব পাৰে আৰু সেইমতে আমি তেনেকে প্ৰতিপালন কৰি আছোঁ আৰু হাঁহখিনিয়ে যেতিয়া কণী পাৰে কণী পাৰি আকৌ পোৱালিখিনি ডাঙৰ হয় তেতিয়া কণী পাৰে কণী পৰাৰ পিছত সিহঁতক আমি এই সেইডোখৰ জেগাতে সেইডোখৰ জেগাত সিহঁতক থাকিবলে নিদিওঁ আৰু মই আমি বেলেগে ই চফা জেগা ধুনীয়াকে পোৱালিখিনি ৰাখিবলৈ ব্যৱস্থা কৰোঁ আৰু পোৱালিখিনি যেতিয়া ডাঙৰ হ'ব তেতিয়া ডাঙৰ হৈ অহাৰ লগে লগে আমি হাঁহক ধান ধান ভাত তুঁহগুড়ি সেইবিলাক সানি পেলাই আমি খাবলে দিওঁ সিহঁতে আৰু মুকলি পথাৰত এৰি দিওঁ মুকলি পথাৰত এৰি দিওঁ যেতিয়া সিহঁতি কেঁচু পোক পৰুৱা আদি খাব পাৰে সিহঁতৰ বেমাৰ বেমাৰ আজাৰ কম হয় যেতিয়া ঠাণ্ডা হয় সিহঁতৰ বেমাৰ বেছিকে হয় যেতিয়া ঠাণ্ডা হয় তাৰ ওপৰতো আমি সিহঁতক বেজী দিব দিয়াৰ ব্যৱস্থা কৰোঁ বেজী দিয়াৰ ব্যৱস্থা কৰি ব্যৱস্থা কৰোঁ আৰু বেজী দিয়াৰ সময়ত দুদিন আমি সিহঁতক মেলি নিদিওঁ সিহঁতক আমি বান্ধি থওঁ আৰু আমাৰ যিটো এটা পিছ ছাইডৰ চোতালত আমি যেতিয়া হাঁহ কুকুৰাখিনি উলিয়াই দিওঁ তাত আমি ভাগে ভাগে সিহঁতক চাউল সিহঁতৰ দানা দানা ভাগে আমি চাউল চাউল চাউলৰ চাউল ভাগে চাউল বেলেগে দিওঁ আমি সিহঁতৰ দানা বেলেগে সানি দিওঁ সিহঁতি নিজে নিজে খাই লয় আৰু পোৱালিবিলাক লৈ পেলাই ফিচাৰীত চৰিবলে যায় আমি কুকুৰা কুকুৰাখিনি হাঁহৰ লগত আমি সমান দুভাগ কৰি থওঁ আৰু সিহঁতৰ লগত সিহঁতি খুটাখুটি কৰিব নোৱাৰাকে আঁতৰাই আঁতৰাই থৈ দিওঁ তাৰ ওপৰতে আমি নিৰীক্ষণ কৰি থাকোঁ আৰু ঘৰত আমি এটা ব্যৱসায় কৰিবলৈ হ'লে ঘৰখনৰ মানুহে গোটেইখিনি চাবই লাগিব আৰু সেইমতে চাই থাকোঁ হাঁহ পোৱালিৰ যত্ন কৰিবলৈ হ'লে বহুতো কষ্ট কৰিব লাগে আৰু সেই কষ্টখিনি কৰিবলে আমি বহুতখিনি সময় ইহঁতৰ লগত দিব লাগে আৰু যদি যত্ন নকৰোঁ সিহঁতি অনিষ্ট হয় আৰু পতককে মৰি থাকে সিহঁতি ঠাণ্ডাটো সিমান হেৰি কৰিব নোৱাৰে সেইকাৰণে আমি ৰাতি হ'লে লাইটটো যে চাই থাকোঁ যে সিহঁতি ঠাণ্ডা পাইছে নেকি বা লাইটটো সিহঁতৰ ওচৰত পোৱা নাই নেকি তেনেকে চাই থাকোঁ আমি মেচিনত কণী উমনি দি ওলোৱা নাই আমি হাঁহতে কণী উমনি দি উলিয়াইছোঁ এতিয়ালৈকে প্ৰথমবাৰ পঞ্চাছটা পোৱালি ওলালে পিছৰবাৰ বিছটা ওলালে এতিয়া বৰ্তমান দছটা আছে সৰু হৈ আছে সৰু হৈ আছে আৰু সিহঁতক আমি ধুনীয়াকে প্ৰতিপালন কৰিছোঁ এতিয়া সিহঁতক ভাত অকমান সানি দিওঁ তুঁহগুড়িৰ লগত আৰু সিহঁতৰ হাঁহৰ দানা কুকুৰা দানা যিখিনি আনো তাৰো এবাৰ এটা টাইম দিওঁ আমি নিৰ্ধাৰিতভাৱে এনি টাইম সেই দানা ব্যৱহাৰো নকৰোঁ লোকেল যিবিলাক দানা মানে হাঁহ ভাত ধান ইত্যাদি সেই সেইখিনিৰ ওপৰতে আমি ব্যৱসায়টো আগবঢ়াই লৈ গৈছোঁ যেনে আমাৰ খেতি খেতি আছে খেতিৰ ওপৰতে আমি হাঁহ কুকুৰা পুহিছোঁ আৰু দিনত হ'লে মেলি মেলি দিওঁ যিমানখিনি চাওঁ আৰু সিমানখিনিৰ ওপৰত চোৱা চিতা কৰোঁ তাৰ ওপৰতে আমি আগবঢ়াই নি আছোঁ আৰু পৰিচালনা কৰিছোঁ আৰু সেইখিনি কৰিবলৈ সেইখিনি কৰিবলে আমাক বিভিন্ন মানে পইচা দৰকাৰ হয় বহুত যথেষ্ট পৰিমাণে দৰকাৰ হয় আমি যেতিয়া ডাঙৰ হৈ যায় তেতিয়া আমি বিকি দিওঁ আৰু বিকি দিওঁ তাৰ আৰু আমি বেছিকে ৰাখি নথওঁ মানে যেতিয়া ডাঙৰ হৈ যায় আমি এক কেজি এই দুই কেজি এক কেজি ডেৰ কেজি তেনেকুৱা কেতিয়াবা দুই কেজিও হৈ যায় কুকুৰা তেনেকুৱা সময়লৈকে ৰাখোঁ তাৰপাছত বিকি দিওঁ আমাৰ ঘৰৰ পৰা যিসকল যিসকলক আমি ফোন কৰি মাতোঁ তেওঁলোকে আহি লৈ যায়হি তিনিশ সত্তৰ টকা কেজি দিয়ে আৰু হাঁহ কেজি ছিষ্টেমত আমি কেজি চিষ্টেমত কেতিয়াবা বিকোঁ নহ'লে এজনী হাঁহৰ পাঁচশ টকাকে আমি বিক্ৰী কৰোঁ কুকুৰা তিনিশ কেজিত তিনিশ সত্তৰ টকাকে আমি বিক্ৰী কৰোঁ আৰু ঘৰৰপা আহি লৈ যায়হি আমি এবাৰ কুকুৰা যদি বিকো সাত হেজাৰ সাত হেজাৰলৈকে আমি মানে পইচা আমি কুকুৰাত পাওঁ মানে যদি মাহত যদি বিকিবলৈ হয় যদি বা ছমাহ সাত মাহৰ ভিতৰত বিকিবলৈ হয় তেতিয়া মানে আমি সাত হজাৰ ভিতৰত তাৰ ওপৰতে আমি ঘৰখন ধুনীয়াকে পোহপালন কৰিছোঁ আৰু আমি বিভিন্ন ক্ষেত্ৰতো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছো পাৰিছোঁ আৰু সেইখিনি কৰি হাঁহ বিকিবলে হ'লে বজাৰত উচিত দাম মানে চাৰিশ টকাকে পোৱা হয় বজাৰত ঘৰৰ পৰা যদি নিয়ে তেতিয়া পাঁচশ টকাকে পোৱা হয় আমি ঘৰতেই কিছুমান বিকিবলৈ চেষ্টা কৰোঁ আৰু ঘৰত তেনেকে নিবলে আহে তেওঁলোকে বিকো আমাৰ ঘৰৰ খেতি বাতিৰ ওপৰতে আমি হাঁহ কুকুৰা পুহি পোহপালন কৰিছোঁ তাৰ ওপৰতে আমি পোহপালন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰিছোঁ আৰু ব্যৱসায়ৰ ওপৰত ব্যৱসায় ক্ষেত্ৰত আগবঢ়াই এই খেতি পথাৰৰ ওপৰত আমি যিখিনি হাঁহ কুকুৰা পুহিছোঁ তাত আমি বিভিন্ন ধৰণৰ দানা মানে কম পৰিমাণে ব্যৱহাৰ কৰোঁ বেছি আমি ব্যৱহাৰ নকৰোঁ কেলে নকৰোঁ আমাৰ তেনেকে মুঠকে পইচা হাতত নাথাকিলে আমি দানা আনিবলে দিগদাৰ হয় সেইকাৰণে আমি ধান চাউল তুঁহগুড়ি সেইখিনিয়ে খোৱাওঁ কেতিয়াবা আমি শাক শাকৰ পাত সেইবিলাক আমি সিজাই মেলি ঘাঁহে সৈতে কেতিয়াবা সানি দিওঁ তুঁহগুড়িৰ সৈতে তেনেকেও হাঁহে খায় আমি আমি তেনেকেই হাঁহ কুকুৰা পালন কৰিবলৈ পালন কৰি মানে ব্যৱসায়টো আগবঢ়াই নিবলৈ কাৰণে চেষ্টা কৰিছোঁ